অঁ কোনে কৈছে বাৰু হয় হয় অঁ অঁ কওক

হয় হয়

আচ্ছা হয় হয় হয় মই তাতেই এতিয়া কৰি আছিলোঁ

অঁ হয় মই এনেকে নতুন মই এনেকে ষ্টাডি কৰি আছে যে অলপ টাইম দিব নোৱাৰোঁ মানে তেনেকেই মেনেজ কৰোঁ আৰু শিকিছোঁ অঁ অলপ চলপ তেনেকে বৰ বেছি মই অভিনয় কৰি ভাল পাওঁ বাৰু হয় হয় হয় অসীম চাৰ হয় হয়

হয় হয় হয়

হয় হয়

হয় হয়

হয় আজিকালি যিহেতু বহুত কিছুমান চলি আছেও বাৰু হয়

অঁ হয় হয়

অঁ অঁ অঁ কওক

হয়

তেনেকুৱাবোৰ

আৰু হয় হয় তেনেকে চাওঁ

হয় হয় ময়ো তেনেকে নাই শুনা বাৰু তেনেকে আপুনি যোনটো কৈছে ভালেই কৈছে আৰু তেনেকুৱাও আহিব লাগে বাৰু

হয়

হয় হয় সেইখিনি বহুত চলিয়ে থাকে

হয় হয় অঁ অঁ অঁ আচ্ছা

হয় হয়

হয় হয়

অঁ অঁ

হয় হয় হয় হয় মই তেনেকে মই তেনেকে টাইমটো মিলাই ল'ব লাগিব আৰু ঘৰতো তেনেকে সুধি ল'ব লাগিব পেৰেণ্টছক আৰু ক্লাছৰো টাইম থাকে অলপ

হয় হয়

হয় বুজিছোঁ বাৰু

হয়

হয় হয় হয়

হয় হয় মই তেনেকে আপোনাক জনাম বাৰু মই তেনেকে কৰিবলে মোৰ মন আছে বাৰু ষ্টৰীটো শুনি তেনেকুৱা খিনি কৰিলেও মানুহে ভাল পাব মোৰ মতে তেনেকে ঠিকেই ভাবিছে আপুনি হয় হয় ভাবিব হয় হয় নিশ্চয় অঁ অঁ হয় হয় অঁ নাই মই তেনেকুৱা নকৰোঁ বাৰু অঁ মই তেনেকে হয়

হয় হয় আহিব

হয় হয় নিশ্চয় আহিব

হ'ব দিয়া হয় হয়